ধেমাজি জিলাখনৰ বিষয়ে ধেমাজি জিলাখনত কেইবাটাও আপুৰুগীয়া সম্পত্তি বুলিয়েই কওঁ সম্পদ বুলিয়ে ক'ব লাগিব যেনে ধৰক হাবুং মালিনী থান আৰু এন এইচ পি চি আছে এন এইচ পি চি গুৱাহা গোগামুখৰ পৰা অলপ ভিতৰত ওখ মাটি পাহাৰৰ ওচৰত আছে এন এইচ পি চিত এন এইচ পি চিয়ে বহুত কাম কৰিছে পানীৰ গাইড বান এটাও তাত কৰা আছে তাৰ পিছত কুমতীয়া কুমতীয়া নদীখনেই আগৰ পুৰণা জীয়া ঢল নদীখন আছিলে জীয়া ঢল নদীখনেই কুমতীয়া নদীৰ ৰূপ ল'লেগৈ তাৰ পাছত এতিয়া কুমতীয়া নদীত পানীও অলপ কম কমি গ'ল জীয়া ঢল নদীখনেই যেনি তেনি পানী বৈ বৈ বৈ গৈ এতিয়া মানুহবোৰক বহুত খেতি পথাত চব নষ্ট কৰি দিয়ে জীয়া ঢলে কুমতীয়া নদীয়েও বহুত মানুহৰ ঘৰ দুৱাৰ ভাঙি শেষ কৰিছিলে এতিয়া আৰু তাৰ পিছত বৈ বৈ জীয়া ঢল নদী পালেগৈ নাম বেলেগ বেলেগ ল'লে জীয়া ঢল নদীখনেই এতিয়া যেনিয়ে তেনিয়ে গৈ ৰাস্তা পদূলি খেতি পথাৰ চব মানুহৰ শেষ কৰি দিলে ৰাস্তা পদূলি এতিয়া নাই পথাৰৰ ৰাস্তা বালিময় ৰাস্তা আদিও সমান হৈ গ'ল চৰকাৰে কিমান বনাব কিমান খৰালিত বনাব বাৰিষাতো পানীয়ে বানপানীয়ে শেষ কৰি দিয়ে উটুৱাই লৈ যায় ঘৰ দুৱাৰ উটুৱাই নিয়ে খেতি পথাৰ নষ্ট কৰে মানুহে খাবলৈ নাইকিয়া কৰি দিয়ে জীয়া ঢলে জীয়া ঢল পাগলী বুলিয়ে মানুহে জনা যায় তাৰ পিছত জীয়া ঢল নদী খন এতিয়া জীয়া ঢলৰ পিনে অকল জীয়া ঢল চাৰিআলি টাউনৰ টাউনমুখী পিনে হৈ আহি আছে আৰু এতিয়া ধেমাজি জিলাত এখন জেল খানাও আছে জেলখানা বঙালমাৰী গাঁৱৰ আৰু মাজত আছে জেলখানাখন তাৰ পিছত গাইনদী গাইনদীত মানুহে খৰালি ফেনে ফুকা ফুটুকাৰে ওফন্দি ওফন্দি পৰে খৰালি হ'লে ওখ বহু দূৰৰ দূৰৰ পৰা পিকনিক পাৰ্টি বা পৰ্যটক আহে খৰালিতো পানী খোজকাঢ়িয়ে যাব পৰা হয় এইখন গাইনদীখন মালিনী মন্দিৰৰ দাঁতিয়েদিয়েই বৈ আহি আছে জীয়া ঢল পাহাৰৰ পৰাই সেইখনো বৈ আহিছে জীয়া ঢল নদীখনো জীয়া ঢল পাহাৰৰ পৰাই বৈ আহিছে তাৰ পৰা ধেমাজি আৰু ডিব্ৰুগড়ৰ সীমাই সীমাই ব্ৰহ্মপুত্ৰ নদীখনো বৈয়ে গৈছে ব্ৰহ্মপুত্ৰ নদীত গাই গাইদনীত খৰালি খৰালি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে বহুত পিকনিক পাৰ্টি হয় দেশী বিদেশী পৰ্যটক আহে গাইনদী চাবৰ কাৰণে তাৰ ওচৰতে লাগি আছে মালিনী মন্দিৰ মালিনী মন্দিৰত মানুহে পূজা অৰ্চনা কৰে আৰু তাতে মালিনী মালিনী থানৰ পৰা ওপৰত আকাশী গংগা বুলি এখন হেৰি আছে পৰ্যটন স্থলী আছে সেই আকাশী গংগাত স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু বেলেগ পৰ্যটকবোৰেও পিকনিক পাৰ্টি পিকনিক খাবলৈ যায় তাৰ পিছত মালিনী থানৰ ঠিক সন্মুখতে এখন ফিল আছে এখন মানে পথাৰ সেই পথাৰত মানুহে পিকনিক হেৰি এখন মেলা বহে সেই মেলাত বহুত বিদেশৰ পৰাও পৰ্যটক আহে মেলাখনত বস্তু কিনা বেচা কৰিবৰ কাৰণে তাত বহুত ডাঙৰ মদৰ পৰা আদি কৰি চব বস্তুৱে তাত তাত কিনা বেচা কৰা হয় কিনা বেচা কৰা হয় মদ মদৰ পৰা জুৱা খেললৈকে সম্পূৰ্ণ তাতে হয় জুৱা খেলটো বিদেশী পৰ্যটকৰ বাবে বহুত আপুৰুগীয়া সম্পত্তি বুলিয়েই ধৰিব পাৰি সেই মেলাখনত হয় মেলাখন অৰুণাচল আৰু অসমৰ সীমাত আছে কিন্তু মালিনী মন্দৰিটো আমাৰ অসমৰ ভূমিতে আছে থাকিলেও অৰুণাচলী মানুহে বেছি গ্ৰাস কৰে তাত হাবুং হাবুং উং হাবুঙখন এখন বহুত পুৰণি ঠাই আগৰ ৰজাৰ দিনৰ ঠাই ৰজা ৰজা দিনতে হাবুং নামে নাম দি তাত থকা পশ্চিম ধেমাজি অঞ্চলৰ ৱাহ ভকত আৰু আজোহা আজোহা গাঁৱৰ মাজত আছে হাবুঙখন বহুত মহত্ব আছে তালৈ ঐ বিদেশৰ পৰাও পৰ্যটক আহে মন্ত্ৰী এম এল এবোৰেও আহে মন্ত্ৰী এম এল এবোও তাত পূজা অৰ্চনা কৰে পূজা অৰ্চনা কৰিও সুফল অৰ্জন কৰে তাত বিদেশৰ পৰাও আহে সকলোৱে তাত বলি বলি বিধানো হয় বলি বিধান হয় তাত তাত সেই বলি বিধান কৰি মানুহে বহুত বহুত সমস্যাৰ পৰা সমাধান পায় তাৰ পিছত তাত মই হাবুঙৰ কাৰণে আকৌ মন্ত্ৰী এম এল এবোৰেও বহুত সুবিধা দিয়ে টকা পইচা দিয়ে হাবুং আগতে এনেই সাধাৰণ এটা ঘৰ আছিলে আজিকালি হাবুংখন বহুত ধুনীয়া ঘৰ বনাই বহুত ধুনীয়া ঠাই কৰি দিলে এতিয়াতো মানুহে তেওঁলোকে প্ৰায় সদায় হাবুঙত মানুহে ভৰ্তি হৈয়ে থাকে পূজা অৰ্চনা কৰা বলি বিধান দিয়া বহুত হেৰি হৈ গ'ল হাবুঙখন হাবুঙখন এখন পৃথিৱী পৃথিৱীৰ মানে ভাৰতৰ এখন বিখ্যাত অ অসমৰ এখন বিখ্যাত ঠাই হৈ গ'ল মন্দিৰ হৈ গ'ল হাবুঙখন আমিও যাওঁ যাওঁ তাত পূজা অৰ্চনা কৰোঁ তাত বলি বলি বিধানো দিওঁগৈ আমিও ঠিক তেনেদৰে চব মানুহে তালৈ কাৰোবাৰ বিপদ আপদ হ'লে তাতে আগ কৰে টোপোলা বান্ধিও তাত আগ কৰি মানুহে বলি বিধান দি পৰিত্ৰাণ পায়